অ বাইদেউ

অই এইয় ভাৰ বিয়াত নাযোৱা তৰুণ আছে

অই কি পিন্ধি যাব এ কান্দা চকুত তেল দি কান্দক আপুনি ইমান কাপোৰ গড্ৰেজটো খুলিলেই বাগৰি পৰে মই আৰ পাতৰে পিন্ধিব লাগিব দিয়ক মানুহে আজিকালি আৰু পাতৰ নিপিন্ধিলে মানুহ বুলিয়ে ভাবিব নহয় পাতৰ উলিয়াওক পাতৰ এ আপুনি আৰু নতুনকৈ লোৱা যোৰ পিন্ধিব সেইদিনা যে লৈছিল অ অলপ দেৰিকৈ যাম দিয়ক চ'লি ত'লি খোৱাই খোৱাই ঘৰত লৈ যাওঁ নহয় আপোনাৰো মোৰো অ আৰু গৰমতো পাতৰ কাপোৰ পিন্ধাৰ ইচ্ছা নায়েই এই গৰমত বিৰাট গৰম না আৰু ফেন চেন বা দিছেনে তাঁহাতে নহ'লে বাৰু ঘামতে খোৱাৰ খাবাৰয়ে ভেজান নহয় অ অ আৰু অত হেই কিনছিনে কিনা নাই দিবা লগাটো অ আৰু বয়াতো দিব নোৱাৰে অ অ অ নিজৰ মানুহ ভালকেই দিব লাগিব দে আ ইচ্ছা ভাত নিয়াতো ৰাতি বেলিকা কব'লে হৈছি অ তেহঁতে লৈ লওক মই এ ই কান্দিব হৈছি ভাত চাত খোৱাই ওলাম সিদিনা ৰাখোঁ দে অ অ অ অ ওলক